মোৰ প্ৰিয় কবিসকলৰ ভিতৰত কবি নীলমণি ফুকনৰ কবিতা মোৰ খুবেই প্ৰিয় কবি নীলমণি ফুকন সমকালীন ভাৰতৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন অন্যতম কবি তেওঁৰ কবিতাৰ এটি বহুমুখী ৰূপ আৰু সৌন্দৰ্য্য আছে তেওঁৰ কবিতাত ব্যক্তিগত প্ৰেম বিষাদ নিসংগতা আৰু সৌন্দৰ্য চেতনাই ঘাইকৈ তেওঁৰ কবিতাবোৰৰ মূল উৎস যেন লাগিলেও ইয়াৰ মাজতেই লুকাই আছে জগত আৰু জীৱন সম্পৰ্কে কবিৰ অনুসন্ধিৎসা আৰু বস্তু জগতৰ প্ৰতি সংবেদনশীলতা নিসৰ্গ প্ৰেমে তেওঁৰ কবিতাৰ মুখ্য স্থান অধিকাৰ কৰি আছে পিছৰ কিছুমান কবিতাত মানৱ জীৱনৰ পৰিপ্ৰেক্ষিতত যি তাৎপৰ্যময় তেওঁৰ প্ৰেমৰ কবিতাত যি অনুপম সৌন্দৰ্য আৰু গভীৰতা সি অসমীয়া কবিতা সাহিত্যত দুৰ্লভ জুইশলাৰ দৰে ই জ্বলি নুঠে তৰাৰ তিৰবিৰণি নাই তাত আছে স্থায়িত্ব কবি নীলমণি ফুকনৰ সাহিত্যৰাজীৰ ভিতৰত তেওঁৰ কবিতা পুথিসমূহ হ'ল সূৰ্যহেনো নামি আহে এই নদীয়েদি নিৰ্জনতাৰ শব্দ আকৌ কি নৈ শব্দ ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে কাঁইট গোলাপ আৰু কাঁইট গোলাপী জামুৰ লগ্ন নৃত্যৰতা পৃথিৱী হংসতলিৰ হংস অলপ আগতে আমি কি কথা পাতি আছিলোঁ আৰু সম্পূৰ্ণ কবিতা কবি নীলমণি ফুকনৰ অনুদিত কবিতা পুথিবোৰৰ ভিতৰত জাপানী কবিতা গাইঠিয়া লৰকাৰ কবিতা অৰণ্যৰ গান চীনা কবিতা আৰু অনুসৃষ্টি কবি নীলমণি ফুকনে সম্পাদনা কৰা কবিতা পুথি কুৰি শতিকাৰ অসমীয়া কবিতা লগতে কবি নীলমণি ফুকনৰ অন্যান্য ৰচনাবোৰৰ ভিতৰত লোককল্পৰ দৃষ্টি ৰূপ বৰ্ণ বাক শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শিল্পকলাৰ দৰ্শন পত্ৰগোস্ব আৰু নীলমণি ফুকনৰ ৰচনা সমগ্ৰ কবি নীলমণি ফুকনে দুখন আত্মজীৱনীমূলক ৰচনা সৃষ্টি কৰিছিল সেই দুখন হৈছে পাতিসোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলো যি